অঁ

অঁ যাব লগা আছিল কোনদিনা যাবি অঁ যদি মানুহ ওলাৱেই

অঁ অঁ নালাগে অঁ অঁ অঁ ইয়াৰ পেয়ে লৈ যাম ইয়াতে বজাৰ কৰি লৈ যাম ঘৰত এই এতেয়ে গাঁৱৰ দোকানত বুটে মুগে ক'ৰবাত নাৰিকল দুটামান কল পাণ তামোল তাৰপিছত এই তিয়ঁহ তাকে সেইখিনি লৈ যাম আৰু উপকৰণখিনি

আৰু যদি তাতে ভাত চাত খা ভাতৰ এই ভাত বনোৱাৰ ব্য়ৱস্থাও আছে নহয় অঁ ভাত অঁ অঁ অঁ এই বামুণঝাৰৰ অঁ অঁ এই যদি তাৰমানে হেৰি কৰা এই ভাত খোৱাকে যা এতে আমি দুইঘৰে মিলি বজাৰখিনি কৰি লৈ যাম আৰু তাতে নিৰামিষ হে অঁ নিৰামিষ ভাত অঁ হেৰি অঁ তাতে বজাৰ কৰি ফেলে বা বা এতে বজাৰ কৰি হ'লেও একো কথা নাই য'তে বজাৰ কৰিলেও হ'ব আৰু ৰাতিপুৱা আমি দহটামান বাজাত যাম অঁ অঁ অঁ তেওঁ ভাবিছে এই মই কিবা ভাত বনাই আছোঁ শুনিছা অঁ অঁ অঁ অঁ হ'ব দে অঁ দে